এহ কি ক'বনো এবাৰ মই মানে কি স্কুটাৰত তেল ভৰাব গৈছিলোঁ স্কুটাৰত ভৰাব লাগে পেট্ৰল তেল ডিপোৰ কৰ্মচাৰীজনে ভৰাই দিলে ডিজেল ময়ো নাচালো এই অসৰ অসতৰ্ক হোৱাৰ কাৰণে মোৰ বহুত অসুবিধা হ'ল পিছত যেনিবা মই এজন মেকানিকৰ ওচৰত লৈ গ'লো আৰু স্কুটাৰৰ গোটেই তেলৰ টেংকিটো খুলি ইয়াক পুনৰ ভালদৰে চাফা কৰি ডিজেলখিনি পেলাই গোটেই ভালদৰে চাফা টাফা কৰি শুকুৱাই লৈ তাৰপিছত আকৌ পেট্ৰল ভৰাই স্কুটাৰখন চলাবলৈ পাৰিলোঁ